মই ইণ্টাৰনেশ্যেনেল লাক্স চাবোনডোখৰ ঘঁহি বহুত ভাল পাইছোঁ আৰু গাৰ যিবিলাক শোটোৰা শোটোৰি দাগবিলাক আছিল চব নোহোৱা হৈছে আৰু মই গালত ঘঁহা ক্ৰীম হিমালয় হিমালয়াটো ঘহোঁ সেইটো ঘঁহিও গোন্ধটোও ভাল আৰু তাৰ হেৰিটোও ভাল স্কিণবিলাকো ভাল হয় আৰু পাউদাৰ হিমালয়ায়ে ঘঁহোঁ সেইটোৰো ঘামুচি তামুচিবিলাকত খুব হেৰি দিছে আৰাম দিছে মই ঘঁহাৰ কাৰণে বাকীবিলাকেও সেইবিলাক সেইটোৱে ব্যৱহাৰ কৰে